প্ৰযুক্তিৰ পৰিৱৰ্তনৰ বাবে প্ৰথমে হোৱা পৰিৱৰ্তনটো মোৰ জীৱনৰ হৈছে সৰুতে আমি এণ্টেনা ঘূৰাই টিভি চাইছিলোঁ আৰু বৰ্তমান সময়ত আমি টিভি তাৰপিছত লাহে লাহে ব্লেক এণ্ড হোৱাইট টিভি আহিলে তাৰপিছত কালাৰ টিভি আহিলে কিন্তু আমি বৰ্তমান সময়ত ফোনতে লাইভ টিভি উপভোগ কৰিব পাৰোঁ দ্বিতীয় পৰিৱৰ্তনটো হৈছে যে আমি সৰুতে আমি লগৰ ছোৱালীক যোগাযোগ কৰিবৰ বাবে চিঠি প্ৰদান কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত আমি মেছেজ কৰিব পাৰোঁ ফোন কৰিব পাৰোঁ বা ভিডিঅ' ক'লো কৰিব পাৰোঁ তৃতীয় পৰিৱৰ্তনটো যদি চাওঁ আমি সৰুতে চেংগুটি বা বিভিন্ন ধৰণৰ উপস্থিতি অৱস্থাত খেল খেলিছিলোঁ কিন্তু বৰ্তমান সময়ত আমি ফোনতে পাবজি হওক লুডু হওক কেৰম হওক ইত্যাদি খেলসমূহ খেলিব পাৰোঁ তাৰপিছত চতুৰ্থ পৰিৱৰ্তনটো হৈছে আমি আগতে যিকোনো ধৰণৰ পইচা উলিয়াবলৈ বা কাৰোবাক পইচা দিবলৈ হ'লে বেংকলৈ যাব লগা হৈছিল কিন্তু বৰ্তমান সময়ত আমি বিভিন্ন ধৰণৰ অনলাইন মাধ্যম যেনে গুগল পে' ফোন পে' ইত্যাদি ব্যৱহাৰ কৰি আমি পেমেণ্ট চিষ্টেমখিনি কৰিব পাৰোঁ